হেল্ল' অঁ হেল্ল' অঁ কোনে কৈছে অঁ হয় হয় হয় কওক অঁ নমস্কাৰ নমচ অঁ হয় হয় হয় হয় হয় হয় হয় অঁ অঁ নিশ্চয় নিশ্চয় পাৰিম কেতিয়া যাব লাগিব আৰু বিছ তাৰিখ কোনটোত অঁ অঁ কোনটো টাইমত যাব লাগিব অঁ অঁ অঁ ঠিক আছে আপোনালোকৰ সুবিধাতো মিলাই ল'ম মই বিছ তাৰিখে যাব পাৰিম হ'ব নটা বজাত ন আৰু কেনেকৈ কি কৰি যাম বুলি ভাবিছে আপোনালোকে অঁ অঁ আপোনালোকে নহয় আপোনালোকেও নিজৰ হেৰিবিলাক ওলাব মই নিজৰ বাহনতে মই গুচি যাম আপুনি একো হেৰিতো কৈ দিব যে জেগা ক'ত কি

অঁ অঁ অঁ অঁ অঁ ঠিক আছে অঁ সেনেকৈ কৰিম সেনেকৈ মিলালেই হ'ল সেনেকৈ অঁ অঁ ধন্য়বাদ অঁ অঁ